মোৰ দেউতাৰ এদিন জ্বৰ হৈছিল মই ৰাতিপুৱা দেউতাক জালুকেৰে চাহ খোৱালোঁ গৰম চাহ তাৰপাছত দুপৰীয়া মই মাছ আনি মাছেৰে গৰম গৰম আঞ্জা বনালোঁ আৰু খোৱালোঁ তাৰপিছত আৰু ৰাতি পাৰ জোল আনিলোঁ আনি খুৱালোঁ দেউতাক যাতে দেউতাই ভাল পায় তাৰপিছত এদিন মই কলেজত পঢ়ি থকা টাইমত মোৰ বাৰ খুব পেটৰ বিষ হৈছিল সেইবাবে মই বাক পাতে গজাৰ পাত আনি পাতে গজাৰ পাত পিচি ৰস বনাই খোৱালোঁ হালধি পিচি খোৱালোঁ তেনেকে বায়ে ভাল পালে অলপ তাৰপাছত এদিন মাৰ খুব চৰ্দি আৰু কাহ হৈছিল মাক মই ৰাতিপুৱা মাংস আনিছিলোঁ মাংসৰে জোল বনাই খুৱালোঁ জ্বলা দি আৰু দুপৰীয়া মই মাছ আনিছিলোঁ মাছৰ আঞ্জা বনাব নাজানোঁ হ'লেও মই বনাব লগা হৈছিল মাছৰ আঞ্জা বনাই মই মাক খুৱালোঁ আৰু ৰাতি মই পাৰ মাংস আনিলোঁ পাৰ মাংস আনি মাক বনাই খুৱালোঁ তাৰপাছত এদিন মোৰ ভণ্টিৰ খুব